চালানী মাছ স্বাস্থ্যকৰ বুলি মই কোনো ধৰণেই নাভাবো কাৰণ চালানী মাছটো কেনেধৰণে প্ৰতিপালন কৰা হয় কেনেধৰণে পুখুৰীত ৰখা হয়

তেওঁলোকক আকৌ সোনকালে শকত আৱত কৰি সোনকালে ডাঙৰ কৰি সোনকালে লাভজনিত হ'বৰ বাবে ৰাসায়নিক দ্ৰব্য দিয়াৰ মৰা জীৱ জন্তু লেতেৰা লেতেৰা বস্তু আদি দিলৈ পেলাই পুখুৰীত ডাঙৰ কৰা হয়

কিবা লেতেৰা বস্তু ওলাইছে এইবিলাক বস্তু ঘৰত আনি লৈ পেলাই সেৱন কৰাটো স্বাস্থ্য বাবে অতিকৈ একেবাৰে বেয়া চালানী মাছ দুদিন

উপযোগী হ'ব নোৱাৰে মাছটো কেৱল দৰব আৰু বিভিন্ন ধৰণৰ প্ৰিজাৰ্ভেটিভ দিলৈ পেলাই অকল

মাগুৰ মাছে কথা ক'বলৈ গ'লে মাগুৰ মাছ মাগুৰ মাছে মানুহৰ তেজ বহাত সহায় কৰে

কেৱল অকণমান সময়ৰ প্ৰয়োজন বা অকণমান কামৰ প্ৰয়োজন বাকী কোনোধৰণৰ পইচা দিব নালাগে সেইকাৰণেই মই ভাবো এইবিলাক মাছ মানুহে খাব লাগে আৰু এইবিলাক মাছৰ বেলেগতকৈ চালানী মাছতকৈ বহুত বেছি সোৱাদযুক্ত আৰু বহুত বেছি বহুত বেছি হেলদিও হয় চালানী মাছতকৈ স্বাস্থ্যৰ বাবে উপযোগী লগতে সোৱাদযুক্তও হয়